মানুহৰ জীৱনত খেলা ধূলা কৰাটো কিয় প্ৰয়োজনীয় বুলি ভাবে খেলাতকৈ সেই সময়খিনি আন কামত মন দিয়াটো অধিক প্ৰয়োজনীয় বুলি ভাবে নেকি নাভাবোঁ কিন্তু মানুহৰ খেলা ধূলাটো মানুহৰ স্বাস্থ্যৰ কাৰণে অত্যন্ত জৰুৰী মানুহ খেল ধেমালিত মানুহৰ শাৰীৰিক মানসিক পৰা ধৰি সকলো শৰীৰটো সম্পূৰ্ণ সুস্থ ৰখাত গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়ায় মানুহৰ খেল খেলে মানুহৰ যেনেকৈ মানসিক তোৰ গুৰুত্বপূৰ্ণ বুলি ভবা হয় যেনেকৈ স্বাস্থ্যটোৰ ক্ষেত্ৰতো মানুহৰ গুৰুত্ব অতি গুৰুত্বপূৰ্ণ হোৱা হয় সেইবাবে খেলা ধূলাটো বহুত মন দিয়াটো অতি জৰুৰী আমি জীৱনত আগবাঢ়ি যাবলৈ হ'লে মানুহৰ খেল ধেমালি অতি গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী খেল ধেমালি বুলি ক'লে আমি খোজ অকল ক্ৰিকেট খেলা ফুটবল খেলা বা কাবাডী কুট কুট বা নানা ধৰণৰ খেল হ'ব পাৰে খেল বুলি যিকোনো এবিধ খেলকে হ'ব পাৰে যে ফুটবল খেলিলে আমি যেনেকৈ শাৰীৰিকভাৱে মান বা দৈহিকভাৱে আমি যিকি নহওক আমি মনটোক বা শৰীৰটোক আমি অত্যন্ত কূৰ্ত হিচাপে বা আমি সুস্থ হিচাপে ৰাখিব পাৰোঁ আমি কিছুমান আমি মাৰ্বল খেল সেইটো খেলত সেইটো খেলা ধূলাটো মানুহ মানসিক এটা সন্তুলিত হয় কিন্তু ফুটবল ক্ৰিকেট বা আপোনাৰ কাবাডী তাৰপৰা আপোনাৰ কুট কুট তেনেকুৱা ধৰণৰ খেলবোৰত আমাক মানে শৰীৰটোৰ ক্ষেত্ৰত অত্যন্ত জৰুৰী গুৰুত্বপূৰ্ণ বুলি ভাবোঁ মানে আমি আমি কিছুমান আজিকালি বেছিভাগ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে ক্ৰিকেট ছোৱালীতকৈ ল'ৰা ক্ষেত্ৰতে ক্ৰিকেটত বেছি গুৰুত্ব দিয়া দেখা যায় বা ফুটবলটো খেলে ফুটবলটো অত্যন্ত এটা ভাল খেল বুলি ভাবোঁ আমি সেইটো কাৰণে খেলা ধূলা কৰিব লাগে আৰু আজিকালি ধেৰ খেল আমাৰ মাজত আহি পৰিছে অকল ফুটবল ক্ৰিকেট বুলিয়ে নহয় আমি ধেৰ ধৰণৰ খেল খেলিব পাৰোঁ আমি লুডু খেলিব পাৰোঁ বা আমি চে্চ খেলিব পাৰোঁ তেনেকুৱা অত্যন্ত আমি যিকোনো খেল খেলিব পাৰোঁ আপোনালোকে লুডু খেলখনতো আমি মন মনটো ভাল লাগিবলৈ খেলিব পাৰোঁ বা ব্ৰেইনটোৰ কাৰণে খেলিব পাওঁ চে্চটো ব্ৰেন ব্ৰেইনৰ কাৰণে বা মগজুৰ কাৰণে অত্যন্ত এটা ভাল খেল তেনেধৰণে আমি খেল ধেমালিবোৰ আমি খেলি খেলিব লাগে আৰু